অসমীয়া ভাষা আমাৰ মাতৃভাষা আমি ভাৰতবৰ্ষৰ অসম নামৰ ৰাজ্য এখনত থাকোঁ সেয়ে অসমৰ মেইন ভাষা হৈছে অসমীয়া সেয়াই আমাৰ মাতৃভাষা আমি সৰুৰ পৰাই মাৰ গৰ্ভত থকাৰ পৰাই মাতৃভাষাটো শুনি পেলাই ডাঙৰ দীঘল হোৱা মাতৃভাষাই আমি খেলি এইয়া ভাষাই আমি চবতে ব্যৱহাৰ কৰোঁ অসমীয়া ভাষাৰ উৎপত্তি হৈছে যেতিয়া টাই আহোম আমাৰ অসমলৈ আহিছিলে আৰু বড়ো জনগোষ্ঠীৰ লোকবিলাক যেতিয়া টাই আহোমৰ লগত মিশ্ৰণ হ'ল তেতিয়া আমাৰ অসমীয়া ভাষাৰ উৎপত্তি হ'ল সেয়ে এই ভাষাটো প্ৰায় বহু যুগৰ যুগৰ পৰাই চলি আহিছে অসমৰ যিমানখিনি মানুহে পাৰে সিমানখিনি মানুহে অসমীয়া ভাষাটো ক'ব জানে হয় কিন্তু কিছুমান বহিৰাগত আহি পেলাই এই ভাষাটোক নষ্ট কৰিবলৈ বিচাৰিছে যিহেতু আমি অসমীয়া ভাষাটোক সংৰক্ষণ দিবলৈ চেষ্টা কৰিব লাগে অসমীয়া ভাষাটো প্ৰায় স্কুলবিলাকত নষ্ট হ'বলৈ লৈছে কাৰণ বেছিভাগ ইস্কুলে এতিয়া অসমীয়া ভাষাটো ব্যৱহাৰ নকৰে যিহেতু অসমীয়া ভাষা বাদ দি পেলাই ইংলিছ ভাষাটো সিহঁতে মেইন বুলি ভাবি লৈছে কিন্তু আমি সেই বুলি ধৰিলে নহ'ব যিহেতু অসমীয়া ভাষাটো আমাৰ মাতৃভাষা আৰু আমি গৌৰৱ কৰিব লাগে এই ভাষাটো লৈ পেলাই তাতে অসমীয়া ভাষাটো আমি ভালকৈ সংৰক্ষণ কৰি পেলাই ইয়াক চবতে লাগু কৰিব লাগে এতিয়া অসমীয়া ভাষাটো হ'ল আমাৰ প্ৰতীক আমি অসমীয়া ভাষাটো বিহু আদি ইত্যাদি উৎসৱসমূহত ব্যৱহাৰ কৰি ধুনীয়া ধুনীয়া গান বনাওঁ আৰু সেই গানেৰে আমি নাচি পেলাই আনন্দ লওঁ অসমীয়া ভাষাত স্বৰবৰ্ণ আৰু ব্যঞ্জনবৰ্ণ আছে স্বৰবৰ্ণকেইটা হৈছে অ আ হস্ৰ ই দীৰ্ঘ ঈ হস্ৰউ দীৰ্ঘ ঊ ই ঔ ঋ ৰা আৰু ব্যঞ্জনবৰ্ণ হৈছে ক খ গ ঘ ঙ প্ৰথম চ দ্ৱিতীয় ছ তৃতীয় ছ বৰ্গীয়া জ আদি এতিয়া অসমীয়া ভাষাটো আমি যে কৈ আছো তাকে আমি শব্দ বনাব পাৰোঁ ইয়াৰ ফকৰা যোজনা আছে ধেৰ